অঁ আপুনি অনিল হাজৰীকা হয়নে মই এই কাকজান ঢাৰি গাঁৱৰ পৰা কৈছিলো প্ৰণৱজ্যোতি হাজৰিকাই অঁ এই এই মই মানে এই আমাৰ ঘৰৰ বাউণ্ডৰী ওৱালখন মাৰিম বুলি ভাবিছিলো হয় এই আপুনি বৰ্তমান খালী হৈ আছে নেকি অঁ এই মই মানে বাউণ্ডৰি ৱালখন মাৰিম বুলি ভাবিছিলো আপুনি খালী হৈ আছে যেতিয়া মোক এই অহা মাহৰ মানে বাউণ্ডৰি ৱালটো মাৰি দিব লাগিব মানে মোৰ দৰমহা ঠিক তিৰিছ তাৰিখ মানেহে হ'বগে তাৰপিছতহে আপুনি কৰিব লাগিব কামটো পাৰিবনে বাৰু হেইকেইদিনত খালী আছে ন অঁ বাৰু আপুনি এবাৰ আহি চাই যাবহি কামটো কেনেকে জোখ মাখ দিবহি মোক কি কি বস্তু লাগিব সকলোখিনি অঁ এদিন আহি যাব কোন কোনদিনা পাৰে আপুনি আহিব মোক ফোন এটা কৰিব এইকেইদিনতে আহি চাই যাবহি চাই পেলাই জোখ চোখ দিবহি ঠিক আছে হ'ব